আমাৰ ৰাজ্যত এনেকুৱা বস্তু আছে ধৰক আমাৰ ৰাজ্যখন একতা মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমাৰ অসমখনত ভৰি আছে সকলো মানুহেই নিজৰ নিজৰ প্ৰতিভা দেখাই বা তেওঁলোকৰ সংস্কৃতিসমূহ লৈ আমাৰ অসমত আছে কিন্তু সকলোৱে অসমীয়া ভাষাটোকে মাতৃভাষা হিচাপে লৈছে সেইটোৱে হৈছে আমাৰ ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ এটা বিশেষ গুণ আৰু অসমত আমাৰ অসমখন হ'ল সেউজীয়া গোটেই সেউজীয়া গছ গছনিৰে ভৰা আমাৰ ইয়াত চৰাই চিৰিকটিৰ পৰা পশু পক্ষীয়েও আমাৰ অসমত বসবাস কৰিবলৈ ভাল পায় আৰু মানুহসকলেও বা সকলো লোকে ইয়াত একতাৰে বাস কৰে সকলোৱে মিলি জুলি থাকিবলৈ ভাল পায় আমাৰ অসমৰ বিশেষত্বটো হৈছে একতা আৰু ধৰক অনৈক্যৰ মাজত ঐক্য বুলিও ক'ব পাৰি বা ধৰক বহুতো এনেকুৱা বিশেষত্ব গুণ আছে যিটো ভাৰতৰ কিছুমান ৰাজ্যতহে দেখা পোৱা যায় ধৰক সেউজীয়া চাহ বাগিচা বুলি ক'লে আমাৰ অসমৰ বিখ্যাত যেনেকুৱা এশিঙীয়া গড় বুলি ক'লে আমাৰ অসমৰ বিখ্যাত তেনেকুৱা বিভিন্ন জীৱ জন্তু আছে যিসকল অসমত পোৱা যায় বা বিভিন্ন গছ কিছুমান আছে যি অসমত পোৱা যায় অসমীয়া অসমখন হ'ল সেউজীয়া এই সেউজীয়া গছ বননি আমাৰ অসমত পোৱা যায় অসমখন সঁচাই দেখিবলৈ বহুত সুন্দৰ বা সেউজীয়াখিনি থকাৰ কাৰণে আমাৰ বিশেষত্ব আছে বুলি ক'ব পাৰি অসমত